হয় মই এখন কিতাপ পঢ়িছিলোঁ কিতাপখন মই প্ৰথমতে ভাল পাম বুলি ভবা নাছিলোঁ কিতাপখন আছিল ৰুবুল মাউতৰ মোৰ এটা সপোন আছিল মই কিতাপখনৰ বিষয়ে যেতিয়া প্ৰথমতে শুনিছিলোঁ মই ভাবিছিলোঁ লেখকে তেওঁ সাধা সাধাৰণ সপোনৰ কথা তাত বৰ্ণনা কৰিছে যিহেতু সকলোৰে সপোন থাকে মোৰো সপোন আছে আৰু মই সেয়েহে কোনো ব্য়ক্তিৰ সপোনৰ বিষয়ক লৈ ইমান গুৰুত্ব দিয়া নাছিলোঁ বা পঢ়িম বুলি ভবা নাছিলোঁ মোৰ বন্ধু বান্ধৱ সকলোৱে মোক পৰামৰ্শ দিছিল কিতাপখন পঢ়াৰ কথা কিতাপখনৰ বিষয়ে খুব চৰ্চাও হৈছিল কিতাপখন সকলোৱে কোৱা দেখি মই পঢ়িবলৈ কিনি আনিলোঁ মই প কিতাপখন যেতিয়া মই পঢ়ি গৈ থাকিলোঁ কিতাপখন মই পঢ়ি মই পিছলৈ শেষলৈকে মই বহুত ভাল পাইছিলোঁ কিতাপখনত তেওঁ ৰুবুল মাউতে লেখকে তেওঁৰ যি সংগ্ৰামৰ কাহিনী বৰ্ণনা কৰিছে তেওঁ এখন সাধাৰণ গাঁৱৰ পৰা আহি একেবাৰে পিছপৰা এখন অসমৰ এখন গাঁৱৰ পৰা আহি কিদৰে তেওঁ বৰ্তমান আমেৰিকাৰ দৰে ঠাইত গৈ পেলাই তেওঁ বি বিজ্ঞানী হিচাপে প্ৰতিষ্ঠা লাভ কৰিছেগৈ তেওঁ নাম কৰিছেগৈ তেওঁ সেই গোটেই জীৱন যাত্ৰা সেই সংগ্ৰামৰ কাহিনীবোৰ তেওঁ বৰ্ণনা কৰিছে এই উপন্য়াসখনত সেইখন এখন আত্মজীৱনীমূলক উপন্য়াসৰ দৰে তেওঁ জীৱন কাহিনী আছে সঁচা কাহিনী আছে কিন্তু অলপ উপন্য়াসধৰ্মী হয় কিতাপখন তাত যেতিয়া মই পঢ়ি গৈ আছিলোঁ তেওঁ সেই সংগ্ৰামৰ কাহিনীয়ে মোক খুব আপ্লুত কৰিছিল আৰু মোক সলনি কৰিবলৈ বাধ্য় কৰাইছিল সেই কিতাপখনৰ বিষয়ে মোৰ যি সাধাৰণ ধাৰণা আছিল মই কিতাপখন পঢ়ি গৈ থাকি যথেষ্ট ভাল পালোঁ আৰু এতিয়া মই আনকো সেই কি কিতাপখন পঢ়াৰ বিষয়ে মই মন্তব্য় কৰোঁ পঢ়িবলে কওঁ তেওঁ যি সংগ্ৰাম সেই সংগ্ৰামে মোকো ভাবিবলৈ বাধ্য় কৰালে যে আমি যিকোনো ধৰণৰ জীৱনত অভাৱ অভিযোগ সংগ্ৰাম থাকিলেও আমি আগবাঢ়ি যাব পাৰোঁ যিটো ৰুবুল মাউতৰ ক্ষেত্ৰত অৰ্থাৎ কিতাপখনৰ লেখকৰ ক্ষেত্ৰত দেখা পাইছিলোঁ তেওঁ যি সাধাৰণ গাঁৱত আছিল বিজুলীৰো ব্য়ৱস্থা নাছিল তেওঁ সময়ত কোনো যাতায়াতৰ যথেষ্ট সমস্য়া আছিল তেওঁ যদিও মেধাৱী ছাত্ৰ আছিল কিন্তু তেওঁ বহুত অভাৱ আছিল তেওঁ ঘৰত পৰিয়ালৰ বায়েক আছিল বা পিতৃ মাতৃৰ এই আছিল যদিও তেওঁলোকৰ স্বাস্থ্য় ক্ষেত্ৰতো তেওঁ যথেষ্ট সমস্য়া দেখা পাইছিল আৰু যিটোৱে তেওঁ অভাৱৰ বাবে পিতৃৰ তেওঁ অসুখ হওঁতেও তেওঁ যিটো তেওঁ চিকিৎসাৰ ক্ষেত্ৰত সমস্য়া হৈছিল তেনেকুৱা ধৰণৰ কথাবোৰ আছে কিন্তু তাৰ মাজতো তেওঁ নিজৰ কাম কৰি গৈছিল পঢ়ি গৈছিল আৰু তেওঁ আমেৰিকাত গৱেষণা কৰিবলৈ এখন উচ্চ পদস্থ প্ৰতিষ্ঠানত গৱেষণা কৰিবলৈ তেওঁ সুযোগ পাইছিল আৰু সেই সংগ্ৰাম আৰু এতিয়াও তেওঁ গৱেষণা কৰি আছে তাৰপাছতো সেই গোটেই সংগ্ৰামৰ কাহিনীয়ে মোক মন সলনি কৰিবলৈ বাধ্য় কৰিছিল আৰু যে কিতাপ এখন আমি নামটো শুনিয়েই আমি এইটো সিদ্ধান্ত দিব নোৱাৰোঁ ভাল হ'বনে বেয়া হ'ব বা সেই কথাটো ভাৱিবলেও বাধ্য় কৰালে আৰু মই সেই কিতাপখন পঢ়ি যদিও মই প্ৰথমতে ভাবিছিলোঁ বেয়া পাম বুলি কিন্তু মই যথেষ্ট ভাল পালোঁ আৰু মোক সেই কিতাপখনে যথেষ্ট প্ৰেৰণা দি থৈ গ'ল